অসমত প্ৰায় প্ৰতিদিনে প্ৰস্তুত কৰা খাদ্য হিচাপে ভাত ভাত আমাৰ অসমৰ মানুহ প্ৰত্যেকটো দিনাই খায় এসাঁজ হ'লেও খাবই ভাত দালি ভাত আলু পিটিকা মানে অসমীয়া খাদ্য হিচাপে ভাত আমাৰ অসমীয়া মানুহবিলাকক লাগিবই আৰু পৰ্যটকসকলে খাই চাব পৰা হিচাপে পিঠা পিঠা ভাপত দিয়া পিঠাটো খাই চাব পাৰে মানে সেইটো চব জগাতে জেগাতে পোৱা যায় মানে ৰাস্তাৰ পৰা মানে ফুটপাতত বিক্ৰী কৰাৰ পৰা হোটেলৰ প্ৰতি চবতে ভাপ দিয়া পিঠা পোৱা যায় আৰু আপোনালোকে পৰ্যটকসকলে পৰ্যটকসকলে খাই চাব পৰা ভিতৰত ভাত যিবিলাক থালি হিচাপে অসমত পোৱা যায় তাত আপোনালোকে পাব মাহৰ দালি খাৰ দি বনোৱা মুড়ি ঘন্ত অমিতাৰ খাৰ বেঙেনাৰ খাৰ আৰু পাব তৰকাৰী তৰকাৰীত আপুনি কি পাব ওলকবি ওলকবিৰ চাটনি সেইবিলাক পাব আৰু এনেকুৱা আছে য'ত ইয়াতে গুৱাহাটী ভিতৰত এখন আছে খৰিকা য'ত অসমীয়া খাদ্য পোৱা যায় তাত আপুনি চব ধৰণৰ খাদ্য বা মাহৰ দালিত পাব হাঁহৰ মাংসত কোমোৰা দি পাব এনেকে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী পাব যিবিলাক পৰ্যটকসকলে খাই চাব পাৰে এইবিলাক অসমত বনোৱা খাদ্য এইবিলাক ঘৰতো পোৱা যায়